ছাৰ আপোনাৰ লগত এটা কথা আলোচনা কৰিম বুলি ভাবিছিলোঁ এই যে এই যে ক্লাছ টেনৰ হেম ল'ৰাজন আপুনি পাইছেনে অঁ এই তাৰ ওপৰত মানে অলপ কমপ্লেইন অলপ আছিলে মানে সি এক্সট্ৰা ক্লাছ লৈছেনে বাৰু ক্লাছত কিন্তু একেবাৰে মন দিয়া নাই কথাও নুশুনা হৈছে তাক মানে এতিয়া লগত পঢ়াব পৰা একেবাৰে হোৱা নাই লগৰখিনিৰ পৰা আপুনি যদি পাৰে এক্সট্ৰাকৈ ক্লাছ এটা কৰি দিবনি বাৰু মোৰ মানে টাইমটো মিলাব পৰা নাই তাকে ময়ো টাইমটো মিলাব পৰা নাই মানে ঘৰুৱা প্ৰব্লেম অলপ আছিলে তাকে লগত পঢ়াবলৈ অসুবিধা হৈছে লগৰখিনিও নপঢ়া হৈছে তাৰ কাৰণেই তাকে মই এই কথাটোকে আপোনাৰ লগত আলোচনা কৰিম বুলি ভাবিছিলোঁ অঁ ঠিক আছে হ'ব দিয়ক